হেল্ল' দাদা টাটা ডিলাৰ হয়নে মোক আপোনাৰ টাটা তিয়াগ' গাড়ীখন লাগিছিল গাড়ীখন এনেই আপোনাৰ মিড মিড ৰেঞ্জৰ ভেৰিয়েণ্টটো কিমান পৰিব অঁ ইএমআই হ'ব নহয় অঁ গাড়ীখনতো ভালেই চাগে ন আমাৰ মানে ঘৰৰ দাদা এজনে লৈছে গাড়ীখন ভাল বুলি কৈছে অঁ আপোনালোকৰ ডিলাৰটো ডিব্ৰুগড় টাউনৰ ভিতৰতে ন মই অহা দেওবাৰে যাম বুলি ভাবিছোঁ শণিবাৰে নহ্ অঁ ইএমআই কামবোৰতো একেদিনাই হৈ যাব সোমবাৰে হৈ যাব ন মানে সোমবাৰে গাড়ীখন ৰিলিজ কৰি দিব অঁ তেন্তে মই সোমবাৰে যাম বাৰু দেই ঠিক আছে ঠিক আছে অঁ